বৰ্তমান সময়ত ডেংগু জ্বৰ আৰু মেলেৰিয়াৰ দৰে বেমাৰসমূহে মানুহৰ ভিতৰত এক এক বহুত ধৰণৰ বেমাৰ আজাৰ সৃষ্টি কৰিছে ইয়াৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি বিশেষকৈ পানীৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ কাৰণ এনেধৰণৰ পানী নলা নৰ্দমাত অথবা কোনো খালি জেগাত জমা হৈ থাকিলে সেই পানীৰ পৰা বিভিন্ন ধৰণৰ মহে কণী পাৰে আৰু সেই মহৰ পৰাই

কোনো দ ঠাই অথবা কোনো এটা খালি জেগাত এনে পানী জমা হ'বলৈ দিব নালাগে বিশেষকৈ আমি দেখা পোৱা যেনে ধৰণৰ আমি খালি জেগা পাওঁ সেইবিলাকত মহৰ মহে কণী পাৰে আৰু সেই কণী সেইসমূহৰ পৰাই ডেংগু মহ বিশেষকৈ হোৱা দেখা যায় এই সমূহৰ পৰা ৰক্ষা পাবৰ কাৰণে বিশেষকৈ আমি ইয়াৰ ওপৰত গুৰুত্ব দিয়াৰ ওপৰিও ৰাতি শোৱাৰ আগত বিশে ভালদৰে আঁঠুৱা তৰি ল'ব লাগে ইয়াৰ ওপৰিও চৰকাৰৰ পৰা দিয়া কিছুমান বিশেষ ধৰণৰ এণ্টিবায়টিক ওপৰিও স্প্ৰে পোৱা যায় যিবিলাকৰ জড়িয়তে আমি সেই বেমাৰসমূহৰ ৰোধ কৰিব পাৰোঁ সেই এক বিশেষকৈ এক বহুত ডাঙৰ সমস্যা হ'ব ধৰিছে ইয়াৰ পৰা ৰক্ষা পাবলৈ বিশেষকৈ আমি আমি আমাৰ চাৰিওকাষ পৰিষ্কাৰ কৰি ৰাখিব লাগে এনেধৰণৰ বেমাৰ আজাৰে বিশেষকৈ আমাৰ শৰীৰৰ ওপৰিও বহু ক্ষেত্ৰত অপকাৰীৰ অপকাৰৰ সৃষ্টি কৰে এই সমূহৰ পৰা বাচি ৰাখিবলৈ বিশেষকৈ আমি আমাৰ শৰীৰ ব্যস্ত কৰি ৰাখিবৰ কাৰণে খালি জেগাত পানী জমা হোৱাৰ ওপৰিও নিজে ইয়াৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰিব লাগে ডেংগু মহ বিশেষকৈ মাইকী এনোফেলিছ মহৰ দ্বাৰা হয় এই মহৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি এনেধৰণৰ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে ইয়াৰ ওপৰিও মহৰ পৰা ৰক্ষা পাবৰ কাৰণে অত্যাধুনিক পদ্ধতিৰে নতুন নতুন কিছুমান পোৱা যায় ইয়াৰ জড়িয়তে আমি মহৰ পৰা ৰক্ষা পাব পাৰোঁ